গৃহ চহৰ নগাওঁ নগাওঁ ভালপোৱাৰ প্ৰধান কাৰণেই হ'ল ই গাওঁ প্ৰধান বিশেষকে মানে ইয়াত যথেষ্ট গাওঁ আছে বহুত শান্তিকৰ পৰিবেশ মানুহবিলাকৰ মাজত মিলাপ্ৰীতিৰ ভাৱ ইজনে সিজনক সহায় কৰে ওচৰ চুবুৰীয়াৰ মাজত সকলো ধৰণৰ সম্বন্ধই ভাল দেখা যায় ইয়াত সকলো বস্তু লগতে পোৱা যায় চিকিৎসা লয় আছে ভাল বিদ্যালয় আছে কলেজ আছে গাড়ী মটৰৰ ভাল সুবিধা যাতায়তৰো ভা ভাল ব্যৱস্থা আছে ৰাস্তা ঘাট উন্নত সকলো ধৰণৰ সুবিধাই আমাৰ গাওঁখনত